হেল্ল' অ' কি খবৰ তোমাৰ অঁ বিহু আহি পালে আকা পিছে পিঠা পনাৰ যোগাৰ অঁ পিঠাগুৰি খুন্দিলা অঁ অঁ অঁ অঁ পিছে কি পিঠা বনাবা

অঁ অঁ এই মইয়ো এতিয়া যোগাৰ কৰি আছো আ বনাইছো আধা আধি লাৰুকেইটা বনাই থৈছো অলপ নাৰিকলৰ চিৰা বনাওঁ তাৰপিছত লাৰু পিঠা এনেকা হ'ব বাকী মাইনাহঁত ভালে আছে অঁ পিছে বিহু হাঁ অঁ অঁ আহাৰ কথা তাকে অঁ আমাৰ তাত আহিবাচোন তুমি

অঁ অঁ অঁ অ' বিহুৰ পিছত আকৌ লগ পাম আ অঁ অ' হেৰি এই কি বোলে আৰু এই হেৰি তিল চিল আছে নেকি বেছিকৈ অঁ মোৰ অনা তিলকিটা দেখোন খুন্দোতে শেষেই হ'ল অলপ মাছেদি আঞ্জা খালোঁ তাৰ পে ইতা তুমি পিছে খুন্দি থ'বা মই বাৰু পটককে মাইনাক পঠেই দি লৈ আহিম আ

অঁ তে হ'ব দিয়া